আমাৰ অঞ্চলটোত পৰম্পৰাগত খেল বুলি ক'লে সাধাৰণতে আমি ক্ৰিকেট খেলি খুব ভাল পাওঁ ইয়াৰ উপৰিও লুকা ভাকু এনেধৰণৰ যিমানবোৰ খেল আছে যিবোৰ আমি সৰুতে খেলিছিলো বা আজিকালি ল'ৰা ছোৱালীবোৰেও খেলা দেখা যায় উদাহৰণস্বৰূপে ক্ৰিকেটটো আমি খুব ভালদৰে খেলিব পাৰো আৰু খেলিও ভাল লাগে কাৰণ ক্ৰিকেটটো হৈছে এটা ইন্টাৰনেচনেল খেল সেইবাবে সকলোৰে ক্ৰিকেটৰ প্ৰতি এটা ভাল ৰুচি আছে আৰু আমাৰ অঞ্চলটো ল'ৰা ছোৱালীবোৰে ক্ৰিকেটটো খুব খেলি ভাল পোৱা দেখা যায় গতিকে আমি সৰুৰে পৰা বা এতিয়াও আমি ক্রিকেটটো মাজে সময়ে খেলি থাকো খেলপথাৰতে হওক বা খেতিথাৰতে হওক আমি এখন পিটছ বনাই লৈ তাতে আমি অঞ্চলটোৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকে মিলি ক্রিকেটটো খেলো ইয়াৰোপৰিও ফুটবলো কিছুমানে খেলি ভাল পায় আমাৰ অঞ্চলতে এখন কেইবাখনো খেলপথাৰ আছে তাত গৈ সকলো ল'ৰা ছোৱালীবোৰে ক্রিকেট ফুটবল ইত্যাদি বিভিন্ন ধৰণৰ বাহিৰত খেলপথাৰত খেলিব পৰা খেলবোৰ খেলে ইয়াৰোপৰিও আমি নিজৰ ঘৰতে থাকি লুকা ভাকু বা যিবিলাক থলুৱা খেল আছে সেইবোৰো খেলা দেখা যায় ল'ৰা ছোৱালীবোৰে আৰু সেইবোৰ খেলিও খুব ভাল লাগে আমিও কাৰণ সৰুতে বহুত খেলিছিলো এনেধৰণে আমাৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ খেল খেলা দেখা